অঁ কোৱা এ আছোঁ আছোঁ ভালে ভালে তোমাৰ ভাল বিহু তাকে বজাৰ চজাৰ হোৱা নাই বৰ্তমানলৈকে বাৰু

অঁ এনেই তুমি ক'ত কৰিম বুলি ভাবিচাগে হয় নি ভালে কথা অঁ কেতিয়ালৈ যাবা অঁ অঁ কাইলে যাওঁ বোলে তেতিয়া হ'লে কাইলেই কি কি কিনিম বুলি ভাবিছা হয় বিহু বস্তু মোৰো সেই তাকে ল'ৰাটোলে চুৱেটাৰ কিনিবলে আছে ছোৱালীজনীলে চুৱেটাৰ গৰম পেণ্ট তাৰপিছত নিজৰ বাবেও কিছুমান কিনিম আৰু দিয়া চুৱেটাৰ শ্বল কিবা কিবি তেনেকুৱা লাগে লাগে থকাটো থাকেই বাৰু আকৌ বিহু বুলি ল'ৰাক লাগে নহয় ল'ৰালৈও লাগে নিজৰলৈও লাগে হয়নে তাৰ পৰা বিহু আৰু কিবাকিবি ধৰা গুৰ চিৰা এনেকুৱাবিলাক চিৰাাবিলাক বাৰু ঘৰতে হব গুৰ চুৰ তাকে পইচা পাতি কিমান টকা কৰিছা পিছে হয় অলপ চলপ ন বজাৰত হ'লে জুই চাই দাম দেই কাপোৰ কানি বস্তু বহুত দাম এইবাৰ

তাকে

তাকে ভাবিছোঁ নাজিৰালৈকে ওলাবা তেতিয়াহ'লে দুইজনী নাজিৰাতে বজাৰ কৰি আহিম গৈ ধুনীয়াকে বিহুৰ বজাৰ

সুবিধা আছে সুবিধা সুবিধা বজাৰও কৰিমও আৰু অলপ ফুৰি মেলিও আহিম ধুনীয়াকে ভালেই হ'ব অঁ

অঁ অঁ লবা লবা সেয়া বিহু বুলি লাগে নহয় আৰু চব গোটা গুটি কে নাযায় নাযায় আমি দুইজনীয়ে যাম নালাগে সিহঁতক এই টাউনখনত ক'ত ঘূৰাই লৈ ফুবিবা ন চব জোখৰ মতে লৈ আহিম আৰু হৈ যাব

সেয়াই ভালেই হ'ব দিয়া দুইজনীয়ে নাজিৰালৈকে যাম চব বস্তু গোটাকে আনিম দুই এ টকা কমতো পোৱা হ'ব ন একেলগতে

অঁ অঁ ফোন কৰিবা তুমি মই ওলাই থাকিম লগতে বজাৰ চজাৰ কৰি আহিম চাহ খালানে পিছে কি কৰি আছা এতিয়া

অঁ তুমি অকলে যাবা আৰু কোনোবা যাব নি তোমাৰ লগত

অঁ অঁ হ'ব তেতিয়াহ'লে দুই ভালেই গ'লো দুজনীয়ে বজাৰ সমাৰ ধুনীয়াকে লগতে কৰি আহিম বিহু বজাৰ হৈ যাব তেতিয়াহ'লে ঠিক আছে দিয়া হ'ব